ভাষা আৰু যোগাযোগৰ পৰিৱৰ্তন বুজিবলৈ ইতিহাসে আমাৰ বাবে এক গুৰুত্বপূৰ্ণ সহায়ক সঁজুলি হিচাপে কাৰ্য কৰে ইতিহাসে ভাষাৰ বিকাশ আৰু তাৰ যোগাযোগৰ সন্নিৱিষ্ট পৰিৱৰ্তনসমূহৰ অৱলম্বন কৰি আমি এই বিষয়সমূহৰ প্ৰগতি আৰু পৰিৱৰ্তন বুজি পোৱাৰ উপায় পাব পাৰোঁ ইতিহাসৰ দৃষ্টিৰে ভাষা আৰু যোগাযোগৰ পৰিৱৰ্তনৰ কিছু গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা কৰোঁ আহক ভাষাৰ বিস্তৃতি আৰু বিকাশ ইতিহাসে ভাষাৰ উৎস আৰু বিকাশৰ পৰিসৰ দেখুৱাইছে বিভিন্ন যুগত মানুহে নিজৰ চিন্তা আৰু অভিজ্ঞতা প্ৰকাশ কৰিবলৈ ভাষাৰ ব্যৱহাৰ কৰিছিল ব্ৰিটিছ শাসনৰ সময়ত ইংৰাজী ভাষাৰ বিস্তাৰ সংস্কৃতৰ ব্যৱহাৰ আৰু আঞ্চলিক ভাষাৰ প্ৰসাৰ ইত্যাদি পৰিৱৰ্তনসমূহৰ ইতিহাসৰ অন্তৰ্ভুক্ত ভাষাৰ বিকাশ আৰু বিশালতাৰ পৰিসৰসমূহ ইতিহাসৰ দ্বাৰা স্পষ্ট হয় উদাহৰণস্বৰূপে প্ৰাচীন ভাৰতত সংস্কৃতৰ পৰা অসম অসমীয়া বাংলা হিন্দী ইত্যাদি ভাষাৰ বিকাশ হৈছে সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তন ভাষাৰ পৰিৱৰ্তন ইতিহাসৰ মাজেৰে সাংস্কৃতিক পৰিৱৰ্তন আৰু সামাজিক অনুশীলনৰ পৰা পৰিগণিত হৈছে ভাষাৰ বিকাশৰ লগত লগত সমাজত নতুন চিন্তাধাৰা আৰু অভ্যাসৰ উদ্ভৱ ঘটে উদাহৰণস্বৰূপে কলোনিয়েল শাসনৰ সময়ত ইংৰাজী ভাষাৰ আধিপত্য বৃদ্ধি যাৰ ফলত অন্যান্য ভাষাৰ ওপৰত প্ৰভাৱ পৰে ভাষা ব্যৱহাৰ আৰু সাহিত্যৰ পৰিৱৰ্তনেও সমাজৰ ইতিহাস বুজিবলৈ সহায় কৰে পৰিসৰে সমষ্টিগত পৰিৱৰ্তনসমূহ যেনে সাহিত্যিক আন্দোলন ধৰ্মীয় ভাষাৰ পৰিৱৰ্তন আৰু পুথিগ্ৰন্থৰ বিকাশ ভাষাৰ পৰিৱৰ্তনক নতুন দৃষ্টিভংগীত ব্যাখ্যা কৰিবলৈ সহায়ক হয় যোগাযোগৰ সুৰক্ষা আৰু বিস্তৃতি ইতিহাসে ভাষাৰ যোগাযোগৰ পৰিৱৰ্তন বুজিবলৈ সহায় কৰে বিশেষকৈ বাণিজ্যিক

ৰাজনৈতিক পৰিসৰ বাণিজ্যিক পৰিৱৰ্তন আৰু পথৰ বিস্তৃতি ভাষাৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল উদাহৰণস্বৰূপে ব্ৰিটিছ শাসনৰ সময়ত ইংৰাজী ভাষাৰ শ্ৰেষ্ঠতা আৰু আধিপত্য প্ৰমাণিত হৈছে যাৰ দ্বাৰা ভাৰত আৰু অন্যান্য উপনিৱেশৰ মাজত এক সৰল যোগাযোগৰ পথ সৃষ্টি হৈছিল ইতিহাসে ভাষাৰ মাধ্যমৰ পৰিৱৰ্তন বুজিবলৈ সহায় কৰে যেনে মোগল যুগত উৰ্দু ভাষাৰ বিকাশ আৰু ইংৰাজী আৰু অসমীয়া ভাষাৰ সম্পৰ্কৰ পৰিৱৰ্তন টেকন'লজিৰ প্ৰভাৱ ইতিহাসৰ পৰিপ্ৰেক্ষিতত টেকন'লজি আৰু যোগাযোগৰ উন্নতি ভাষাৰ ব্যৱহাৰত পৰিৱৰ্তন আনে উদাহৰণস্বৰূপে মুদ্ৰন যন্ত্ৰৰ উদ্ভৱে গ্ৰন্থৰ প্ৰচাৰ বিস্তাৰিত কৰা আৰু ইণ্টাৰনেটৰ আৱিষ্কাৰে বিশ্বৰ মাজত ভাষাৰ আন্তঃসংযোগ সক্ষমতা বৃদ্ধি কৰে ইণ্টাৰনেট সামাজিক মাধ্যম আৰু ডিজিটেল যোগাযোগৰ নতুন ধাৰণাসমূহৰ দ্বাৰা ভাষাৰ পৰিৱৰ্তন দ্ৰুত গতিত ঘটিছে আৰু ইতিহাসে এই পৰিৱৰ্তনৰ প্ৰসংগত আমাৰ দেউ আমাৰ দৰে সহায় কৰে ভাষা আৰু শক্তিৰ সংযোগ ভাষাৰ বিকাশৰ লগত শক্তি আৰু প্ৰভাৱৰ বিষয়েও জড়িত থাকে ইতিহাসে এই বিষয়ে পৰিষ্কাৰ চিত্ৰ আনে যেনে ঔপনিৱেশিক শক্তিৰ সময়ত এক ভাষাৰ আধিপত্য আৰু স্থানীয় ভাষাৰ সাৰ এইদৰে ইতিহাসে ভাষাৰ আৰু যোগাযোগৰ পৰিৱৰ্তন বুজিবলৈ সহায় কৰে কাৰণ ই সময়ৰ সৈতে ভাষাৰ বিশ্লেষণ সামাজিক পৰিৱৰ্তন শক্তি বিনিময় আৰু টেকন'লজিৰ সাৰ্বভৌম ভূমিকা চিত্ৰিত কৰে ইতিহাসৰ সহায়ত আমি ভাষাৰ বিস্তৃতি বিকাশ আৰু পৰিৱৰ্তনৰ বিভিন্ন দিশ বুজি উঠিব পাৰোঁ